মই এজন হিন্দু ল'ৰা আৰু আমাৰ হিন্দু ধৰ্মই সৰুৱে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সেইয়া শিকাই আৰু আমাৰ ধৰ্মই এইটো নিশিকাই যে বেয়া কথা কাৰোবাক ক'বলৈ বা বেয়া কথা শিকাবলৈ এইটো নহয় যি ক'ব লাগে ভালকৈ ক'ব লাগে ভাল শিক্ষা দিব লাগে ভাল শিক্ষা দিয়ে আমাৰ সমাজে আৰু আমাৰ সমাজখনৰ যিকোনো জাতি ধৰ্ম যদি বিপদত পৰে কিবা এটা ক্ষেত্ৰত হওক সেইটোত আমাৰ ধৰ্মৰ মানুহখিনিয়ে আগবাঢ়ি যায় আৰু সেইটো যদি যিকোনো ধৰ্মৰ মানুহবিলাক এতিয়া আপোনাৰ কিছুমান আপোনাৰ কাম কৰিব নোৱাৰে খুজি মেলি পেলাই খাই এইটো নহয় যে সেই ধৰ্মৰ মানুহখিনিক ধৰ্মৰ মানুহখিনি যে মুছলিম হওক বা খ্ৰীষ্টিয়ান হওক বা যি অন্য জাতৰ অন্য জাতিৰ মানুহেই হওক লাগিলে যে আমি এইটো অমোক ধৰ্মৰ বুলিকে আমি যে দান বৰঙণি বা একো এটা দি সহায় নকৰিম সেইটো নহয় আমাৰ ধৰ্মই সেয়া কোনো নোচোৱা নেমেলাকৈ তেখেতক আগবঢ়ায় দান দক্ষিণা